মানে আগতে আমি এই ককা আইতাৰ লগত সাধুকথা শুনো শুনাৰ আগতে কিছুমান ফকৰা যোজনা আমি শুনি খুব ভাল পাওঁ আৰু আমি সদায় সেইটোকে শুনিবলে বিচাৰোঁ সেই কথাবিলাকত অসমীয়াৰ কিছুমান ভাৱ ভাষা বহুত জড়িত আছে তাৰ পৰা সমাজত বহুত উপকাৰ হয় সেই কথাবিলাকৰ পৰা তেনেধৰণৰ কথা শাকত দিবা পানী জুই দিবা টানি যেনেধৰণে শাকত আমি পানীটো বেছি দিওঁ বেছি দি যদি জুইকুৰা ঢিমিক ঢামাক কৰি থাকে তেতিয়া শাকৰ পানীও নুশুকাব আৰু শাকৰ শাকখিনি খায়ো তাৰ মজা নালাগিব ঠিক তেনেদৰে যি মূলা বাঢ়িব দুপাততে চিন মূলা আচলতে দিয়াৰ পিছতে যেতিয়া মূলা বাঢ়ি উঠে দুপাত মেলে তেতিয়া মূলা কিমান বাঢ়িব ধৰিব পাৰি ঠিক তেনেকে এটি ল'ৰা সৰুৰ পৰাই তাৰ শিক্ষাৰখন ঘৰৰ আচাৰ ব্যৱহাৰ

তাৰ পৰা মাক ভালেই জীয়েক ভাল মাকজনী ভাল হ'লেই জীয়েক ভাল হ'ব বিশেষকৈ মাকজনীৰ লগতে সদায় ছোৱালীজনী থাকে আৰু আমাৰ অসমীয়া মানুহে ছোৱালী চাবলৈ যাওঁতেও সদায় মাকৰ আৰ্হিটোহে চায় মাকৰ আৰ্হিটো চালেই ছোৱালীজনী কেনেকুৱা হ'ব কি কথা ভৱিষ্যতখিনি দৰাপক্ষই জানিব পাৰে ঠিক তেনেকে দৰে গুৰু ভালে শিষ্য ভাল ঠিক আপোনাৰ শিক্ষাগুৰুজন যদি ভাল হয় তেতিয়া শিষ্যও ভাল হ'ব শিক্ষাগুৰুজনী যদি এলেহুৱা হয় তেতিয়া শি শিষ্যও এলেহুৱা হ'ব গতিকে শিক্ষাগুৰুৰ ওপৰতেই শিষ্য ছাত্ৰজনৰ বা শিষ্যজনৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে তাৰপিছত যেনে একে আহিনে ধান তিনি আহিনে পান ঠিক আপোনাৰ ধান দৰা

ঠিক তেনেদৰে এই তিনি আহিনে পাণ তিনি বছৰ যেতিয়া পাণজোপা পাৰ হৈ যাব তেতিয়াহে আপোনাৰ পাণজোপাৰ আলেখ লেখখিনি দেখা পোৱা যায় পাণজোপা কেনেকে হ'ব কেনেধৰণে গা কৰি উঠিব সেই পাণজোপা চেহােৰাটো ধৰিব পাৰি ঠিক ৰাইজে নখ জোকাৰিলেই নৈ বৈ যায় যিটো কাম অকলে কৰিব নোৱাৰি অকলে কৰিব নোৱাৰা কামটো চাৰিজন মানুহ পাঁচজন মানুহ লগ লাগি সেই কামটো কৰিবলে একেবাৰে উজু হৈ পৰে সেইদৰে ৰাইজে নখ জোকাৰিলেই নৈ বৈ যায় বুলি কয় ৰাইজে এজনে নোৱাৰা কামটো সৰহীয়া মানুহে কৰিলে সম্পূৰ্ণ হৈ উঠে আৰু সোনকালো হয় তাৰ পৰা দেখাক দেখি উঠিল গা কেঁতুৰীয়ে বোলে মোকো খা তাৰমানে আপোনাৰ দেখাক দেখি উঠিল গা দেখাক দেখি মানে এজনক দেখি পেলাই এজনে মানে উদ্বাউল হৈ উঠে যেনেকে আপোনাৰ কেঁতুৰীজোপা

গা উঠিলে এই কেঁতুৰীজোপাই বুলিলে বোলে হেৰি আদাক আদা আদা জোপাতকৈ মই বেছিকৈ লহপহকৈ বাঢ়ো মোক আদা বুলি কেঁতুৰীকে খাওক তাৰপিছত মাটি কিনিবা মাছ ভাল ছোৱালী মাটি কিনিবা মাজ খাল ছোৱালী আনিবা মাক ভাল এতিয়া মাটি এটুকুৰা কিনিবলে গ'লে মাটি টুকুৰাৰ মাজটো যদি দ' হয় তেতিয়া তাত আমাৰ ধানৰ মুঠাটো বাঢ়ে আৰু দুটকামান ধান পাওঁ আৰু ছোৱালী আনিবা মাক ভাল ছোৱালীজনী মাকৰ আচাৰ ব্যৱহাৰ নীতি নিয়ম ইত্যাদি কৰি চলন ফুৰণ সেই ছোৱালীজনীয়ে মাকৰ মাকক অনুকৰণ কৰে সেই অনুকৰণৰ কাৰণেই ছোৱালীজনী মাকৰ আৰ্হি লয় বেজিৰ জলঙা মনে কুঠাৰৰ কু কুঠাৰৰ জলঙা নমনে ঠিক আপোনাৰ কিছুমান সৰু কথা সৰু কথা কোনোবাই জগৰ লগালেও বা ডাঙৰ ডাঙৰ কথা জগৰ লগালেও মানুহে নমনে ধৰিব নোৱাৰে বা দুখ নহয় কুঠাৰৰ জ্বলা নমনে তাৰমানে বেজী জ্বলাটো যেতিয়া মনে চকুৰে কুঠাৰ জ্বলাটো নমনে আপোনাৰ কুঠাৰতকে বেজি ফুটাটো সৰু কুঠাৰৰ ফুটাটো ডাঙৰ গতিকে আপোনাৰ কিছুমান সৰু কথাই মানুহে ধৰে ডাঙৰ ডাঙৰ কথাই মানুহে নধৰে ঠিক তেনেদৰে সু বাৰী নষ্ট হয় মাজে ল'লে বাট সু তিৰী নষ্ট হয় ঘনাই বাঢ়ে হাট আপোনাৰ সু বাৰী মানে ভালবাৰী যিখন বাৰীৰ মাজেদি যদি বাট লয় বা অন্যান্য মানুহ অহা যোৱা কৰে সেই বাৰীখনত আপোনাৰ

গতিকে এই ডাকে কোৱা কথাখিনি এইখিনিয়ে